হেল্ল' অঁ দাদা মই অথনিয়ে অৰ্ডাৰ দিছিলোঁ যে মোৰ বস্তুটো এতিয়ালৈকে আহি পোৱা নাই অঁ নহয় মোৰ আলহী আহি আহিলে নহয় কাৰণ আপোনালোকে কৈছিলে যে আধা ঘণ্টাৰ ভিতৰত পাই যাব বুলি এতিয়ালৈকে যে অৰ্ডাৰটো আহি পোৱা নাই অঁ আহিব মানে অঁ কিন্তু বস্তুটো সোৱাদ সোৱাদ লগা হৈছে নাই কাৰণ কেলৈ আলহীকেইটা ওচৰত নহ'লে মই লাজত পৰিম নহয় অঁ আৰু মাংসটোত ধুনীয়া সোৱাদ হৈছেনে অঁ অঁ ঠিকে আছে বস্তুটো কিমান দেৰি হ'ব অঁ নাই সোনকালে লাগে কাৰণ কেলৈ এতিয়া দুটা বাজিয়ে গ'ল নহয় কাৰণ অথনি ৰাতিপুৱাই অৰ্ডাৰ দিয়া বস্তুটো এতিয়ালৈকে আহি পোৱা নাই হয় এনেকৈ কৰিলে পিছত অৰ্ডাৰ দিবলৈ বেয়া হ'ব নহয় আৰু বেলেগ এতিয়া মোৰ লগত থাকে সেইকিটা কাষ্টমাৰ কেনেকৈ দিম যদি আপোনালোকে যদি অৰ্ডাৰটো দিওঁতে যদি সময়মতে দিম কৰি দিব নোৱাৰে তেনেকৈ হ'লে বেলেগৰ অৰ্ডাৰখিনটো মোৰ ফালৰ পৰাটো আপুনি অৰ্ডাৰকেইটা নাপাব কাৰণ ময়ে যদি চাৰ্ভিছটো ভাল নাই পোৱা মোৰ লগৰজনক যদি দিওঁ সেইজনে কি ধৰণে ছাৰ্ভিচ পাব সেইজনেও একেটা কথাই ক'ব মোক যে তই তোৰ চিনাকি পাৰিজাতত দিলি আৰু অৰ্ডাৰটো সময়মতে মোক নাই দিয়া কাৰণ মই লাজে পাওঁ নহয় এইটো তেনেকৈ ক'লে নহ'ব কাৰণ কেলৈ কাৰণ মইতো বস্তুটো অৰ্ডাৰ দিছোঁ পইচাটোতো দিমেই নিদিয়াকেতো নাথাকোঁ কাৰণ কেলৈ এটা সময়মতে যদি আপুনি অৰ্ডাৰটো দিয়ে তেতিয়া মোৰো মোৰো এটা উচ্চাস থাকিব যে যে এইখন দোকানত দিয়া মাত্ৰই বস্তুটো এটা সময়মতে বস্তুটো আহি ঘৰত পাওঁহি যেতিয়া এটা মানে ভৰসা থাকে যে ইমানটো সময়ত আমি মানুহকেইটা গোটেই খাব পাৰিব কাৰণ এতিয়া ৰাতিপুৱাই অৰ্ডাৰ দিয়া বস্তু এতিয়া দুটা বাজি গ'ল এতিয়ালৈকে বস্তুটোৱেই আহি পোৱা নাই কাৰণ মই আলহীকেইটাক কৈছিলোঁ এটা ডেৰটামান বজাত আমি চবেই একেলগত ভাত খাই দিম কাৰণ এতিয়া দুটা বাজিব হ'ল কাৰণ আপোনালোকৰ অৰ্ডাৰ ডেলিভাৰী বয়জন আহিয়ে পোৱা নাই হয় তেনেকৈ ক'লে নহ'ব নহয় কাৰণ কেলৈ মানুহৰ সময়ৰ কথা এটা আছে নহয় আপুনি যদি ৰাতিপুৱা দিয়া বস্তুটো যদি তিনটা বজাত দিয়ে মই আলহীকেইজনক তিনটা বজাত খুৱাম নেকি নহয় নহয় এই তেনেকৈ ক'লে নহ'ব কাৰণ মোৰ আলহীকেইজনে দূৰৰ পৰা আহিছে শিৱসাগৰ পৰা আহিছে কাৰণ আজি ঘৰত মোৰ গেছ নাইকিয়া হ'ল কাৰণে মই অৰ্ডাৰ দিছোঁ নহ'লতে ঘৰতে বনাই খালোঁ হেতেন সেইটো অনুপাতে যে চবেই কয় যে পাৰিজাত হোটেলখন ভাল তাত সময়মতে অৰ্ডাৰ দিলে সময়মতে ধুনীয়াকৈ দিয়ে বস্তুকেইটা কাৰণ এয়াহে লোকে লোকৰ কথা শুনি মই অৰ্ডাৰ দিলোঁ দিয়া স্বত্বেও এতিয়া বস্তুটো অৰ্ডাৰ মতে আহিয়ে পোৱা নাই নহয় নহয় কাৰণ বেয়া নাপাব বুলি নহয় কাৰণ কেলৈ ভোকৰ টাইমতহে মানুহে খাব যদি অৰ্ডাৰ বস্তুটো যদি ভোকৰ টাইমতে আহি নাপায় ভোক পাৰ হৈ যোৱা পিছত খাই কি লাভ হ'ব খাবলৈও মন নাযাব মানুহে বস্তুটো যিমানেই টেষ্টি হওক কাৰণ সেইটো টেষ্ট নোহোৱা হৈ যাব ভোক নাইকিয়া হৈ গ'লে সেইটো কাৰণে নাই আপোনাৰ ডেলিভাৰী বয়জনক ফোন কৰক যাতে এই দহ পাঁচ মিনিটৰ ভিতৰতে আহি বস্তু দিবলৈ কওক তেওঁ অথনিয়ে ওলাই গ'ল বুলি ক'লে নহ'ব নহয় কাৰণ কেলৈ অথনিয়ে যদি ওলাই আহিলেই ইমানপৰ আহি পাবহি লাগিছিলে মোৰ ঘৰ মিশ্যনপট্টিতহে আমাৰ টাউনৰ পৰা মিশ্যনপট্টি আহিবলৈ বাইক লৈ আহিলে পাঁচ দহ মিনিট লাগিব বেটেৰীত গ'লে আপোনাৰ পোন্ধৰ মিনিট লাগে সেইটো অনুপাতে আপুনি নিজে কেলকুলেশ্যন কৰক কাৰণ কেলৈ ৰাতিপুৱা সাতটা বজাত সাতটা নহয় চৰি আঠটা বজাত দিয়া বস্তুটো এতিয়া কিমান দেৰি হ'ল আপোনাৰ দুটা বাজিলে ইমান দেৰিলৈকে আৰু বস্তু থাকেনে বেলেগৰ এতিয়া হোটেলত দিয়া হ'লে ইমান পৰে অৰ্ডাৰ আহি আমি খাই বৈ উগাৰ মাৰিব পাৰিলোঁ হেতেন নহয় এইবাৰ যি অৰ্ডাৰ দিলোঁ দিলোঁ আৰু নেক্সট টাইমত আপোনালোকক নিদিওঁ কাৰণ আৰু মোৰ ফালৰ পৰা যিকেইটা কাষ্টমাৰ পালে হেতেন সেয়াও মই কাষ্টমাৰ আপোনালোকক নিদিওঁ কাৰণ আপোনালোকৰ সময় কোনো মেইনটেইন কৰিবই নোৱাৰে অঁ অঁ নহয় বেয়া পোৱা কথা নহয় আৰু এই লাষ্ট দিলোঁ আৰু নাই নিদিওঁ আৰু মোৰ লগৰকেইটাকো কম আৰু দিবলৈ নিদিওঁ বোলো অঁ বেয়া পাই লাভ নাই কাৰণ আপুনি ডেলিভাৰী বয়জনক ফোন কৰক যাতে বস্তুটো আনি দিয়ে যাতে সোনকালে আমি চবখিনি ৰৈ আছোঁ উম উম ঠিক আছে হ'ব